হয় মই ৰন্ধাটো এটা পেচা হিচাপে ল'ব বিচাৰিছোঁ মই যিহেতু প্ৰথম ৰন্ধাটো আৰম্ভ কৰিছিলোঁ তেতিয়ালে মই যিহেতু ৰন্ধাটো মোৰ যিহেতু বহুত ভাল ৰান্ধিছিলোঁ সেইকাৰণে মই ৰন্ধা বঢ়াটো মই পেচা হিচাপে ল'ব বিচৰিছোঁ কাৰণ আজি আজিকালি যিহেতু চাকৰি পাবলৈ টান চাকৰি চাকৰি ক্ষেত্ৰটো বহুত অসুবিধা হয় বা যিহেতু জীৱন নিৰ্বাহ কৰিবলৈ কিবা এটা চলিব লাগিবই সেইকাৰণে মই যিহেতু ৰান্ধি ভাল পাওঁ সেই ৰন্ধাটো ৰন্ধাটোকে মই পেচা হিচাপে লৈ জীৱন সংগ্ৰাম কৰিম বুলি ভাবিছিলোঁ আৰু লগতে সেই পেচাটোকে মই কিবা এখন খুলি বা কিবা এটা নিজে ব্যৱসায় আৰম্ভ কৰি ঘৰ পৰিবাৰ চলাম বুলি নিজকে ভাবিছিলোঁ আৰু যিহেতু ৰন্ধা বঢ়াটো মোৰ যথেষ্ট ভাল সেইকাৰণে এই যেতিয়া মই ৰন্ধা বঢ়াটো পেচা হিচাপে ল'ম বুলি ভাবিছিলোঁ ঘৰত তেতিয়া মই কৈছিলোঁ সেইবোৰ কথা ঘৰৰ মানুহে ইমান ছাপৰ্ট কৰা নাছিলে কাৰণ যিহেতু ঘৰৰ মানুহে এটা স নিজৰ সন্তানক এটা ভাল পৰ্য্যায়ত চাব বিচাৰে যিহেতু সমাজত আজিকালি ভাল চাকৰি নহ'লে বা ভাল কাম নকৰিলে কোনোৱে সন্মান নকৰে বা কোনোৱে ভাল দৃষ্টিৰে নাচায় সেইবাবে ঘৰৰ মানুহে ইমান ৰন্ধা বঢ়াটো পেচা হিচাপে লোৱাত সন্মতি নাছিলে যিহেতু মই চাকৰিৰ ক্ষেত্ৰতো লাগি আছোঁ নাইবা চাকৰি নগ'লেও ৰন্ধা বঢ়াটোকে যিহেতু মোৰ ভাল ৰান্ধোঁ সেইকাৰণে মই ৰন্ধা বঢ়াটোক লৈ কিবা এটা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছোঁ বেব তাৰ বিশ্বনাথতে মই কিবা এটা কিবা এখন খুলি নিজকে উপস্থাপন কৰি ঘৰ পৰিবাৰ চলাই জীৱন নিৰ্বাহ কৰিম বুলি ভাবিছোঁ